বেংকৰ পৰা বহুতেই সুবিধা লাভ কৰিব পাৰি পইচা তাত পইচা জমা কৰি তাৰপৰা সূত লাভ কৰিব পাৰি তাৰোপৰি তাৰ কৰ্মচাৰীখিনি বেংকৰ বহী খোলা পইচা জমা কৰা পইচা আদান প্ৰদান কৰা তাত সহায় কৰে আৰু আজিকালি বহুতো বেংক প্ৰতিষ্ঠা হৈছে যেনেকৈ প্ৰাইভেট চেক্টৰৰ বেংক বহুতো প্ৰাইভেট চেক্টৰৰ বেংকৰ বহী খোলা হয় তাৰোপৰি গভমেণ্ট বেংক এচ বি আইৰো বহী প্ৰায় ঘৰে ঘৰে আজিকালি এচ বি আই ৰ বহী থাকে তাৰোপৰি প্ৰাইভেট চেক্টৰৰ বেংক বিজনেচ বা বিজনেচৰ ক্ষেত্ৰত বহুত প্ৰয়োজনীয় তাৰোপৰি ইঞ্চোৰেন্স চেক্টৰ হৈছে বহুতেই সহায়মূলক আৰু ইঞ্চোৰেন্স চেক্টৰৰ পৰা যিটো পইচা জমা কৰা হয় তাত দুই তিনিগুণ সূত পোৱা যায় সেই সূতৰ কাৰ সূত পাল পাই সেইখিনি পইচাৰে বহুতেই সহায় হয় ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত চাইল্ড চাইল্ডৰ পলিচিখিনিৰ পৰা সেই পইচাটো সেই পলিচিটো মেচুইৰিটী হ'লে তাৰ সেইখিনি পইচাৰে শিক্ষাৰ ক্ষেত্ৰত সহায় হয় বেংকৰ ক্ষেত্ৰতো আৰু ইঞ্চুৰেন্স চেক্টৰৰ পৰা বহুতেই সুবিধা আৰু ঘৰত পইচা থোৱাতকৈ বেংকত বা ইঞ্চুৰেন্সত পইচা থ'লে লাভজনক হয় বহুতেই